ৰেচিপিবোৰ হুবহু তেনেকা নহয় আৰু যেনেকা সকলোৱে বেলেগ বেলেগ ধৰণে খায় যেনেকা ধৰ যাৰ যাৰ সোৱাদটো বেলেগ বেলেগ হয় কোনোবা খাবলৈ বিচাৰে ধৰ ফ্ৰাই কোনোবা বিচাৰে তেলৰ বস্তু কোনোবা কোনোবা বেলেগ বেলেগ ধৰণৰ আৰু হয় আৰু মই মোৰ মই বনাবলৈ এনেই ভাল পাওঁ চব বস্তুৱে বনাবলৈ ভাল পাওঁ ঘৰত যিবিলাক থাকে সেইবিলাকে অলপ অলপকৈ বনাই গৈ থাকোঁ নে কোনোবা কয় যে মই এইটো খাম কোনোবা কয় সেইটো খাম কেতিয়াবা ধৰ বেমাৰী মানুহৰো বেলেগ বেলেগ ধৰণৰ বনাব লাগে যেনে ধৰ আজি মোৰ থা বতৰ বেয়া আছে যে মই মাংসই বনালোঁ কেতিয়াবা ধৰ মই শাক পাচলিও বনাই ভাল পাওঁ কোনোবা শাক পাচলিও খায় যেনেকা বেগুন ফ্ৰায়ো খায় দালিও খায় নানা ধৰণৰ নানা সময়তো চবে একে একে বস্তু নাখায় এনেকা ধৰ মই বনাইতো ভাল পাওঁ কিন্তু নিজৰ মনটোও দি বনাব লাগে নিজৰ মনটো যদি নিজৰ মনৰ পৰা যদি কিবা এটা বনাবলৈ ভাল পাওঁ ভাল পালে তেতিয়া ধৰ সকলোৱে তেনেকা নহয় যে ঘৰত আছে যি চ সকলো বস্তু থাকে ধৰি ল পিঁয়াজ নহৰু আৰু আদা এই চব দি কিনে মাংস বনাই ৰঙাকৈ জ্বলাকৈ বনালে ভাল লাগে আকৌ গোল মৰিজ দি কিনেও মাংসটো বনালে ভাল লাগে জালুক দি কিনে সেইবিলাকো ভাল লাগে আৰু ব এনে এনেইতো ধৰ ছিম্পল বনাবলৈ ধৰ বেগুন বেগুন ফ্ৰাই তাৰপিছত ধৰ পতল ভাজি এই চব বনাওঁ আৰু মই নিজৰ নিজেও বনাই ভাল পাওঁ কেলে স সকলোৱে ভাল ভালকৈ খালে মোৰ নিজৰো ভাল লাগে আৰু কয় যে এইটো আজি বনাইছে ইমান ভাল লাগিছে সেইটো কাৰণে মই তেনেকেই বনাওঁ কেলে যেনেকা ম ইহঁতি সোৱাদ লগাই জুতি লগাই খাই ভাল পায় ময়ো তেনেকা বনাবলেও ভাল পাওঁ আজি ধৰ মই কিবা এটা বনাবলৈ বিচাৰোঁ মন লগাই কিনে বনাওঁ যেনেকা যে খো খাই ইহঁতি কয় যে অঁ মা আজি ভাল হৈছে কোনোবা আলহী আহিলেও খাই ভাল পায় আৰু একেটা বস্তু নহয় চবৰে বেলেগ বেলেগ ধৰণৰ বনাওঁ কিন্তু অকলে যেতিয়া ডাইনিং টেবুলৰ চব বস্তু ধুনীয়াকৈ থাকে বনাই দিওঁ চবেই খাই মেলি ভাল পায় সেইকাৰণে ময়ো সেই তেনেকা ধৰণতে বনাওঁ আৰু ধৰ ৰাতিপুৱাৰ পৰা মই সেইটোকে কৰি থাকোঁ যেনেকৈ আজি এই শাক পাচলি ধুই শাকো বনাওঁ কেতিয়াও শাক শাক পাচলি বনাওঁ বা ধৰ আলু ভাজি কৰিলোঁ এটা ফ্ৰাই ফ্ৰাই কৰিলোঁ কেতিয়াবা পতল ফ্ৰাই কৰিলোঁ কেতিয়াবা ধৰ কিবা এটা ফ্ৰাই আৰু কৰোঁ আৰু তাৰপিছত দালিও বনাব লাগে যেনেকৈ ৰহৰ দালি ৰহৰ দালি নহৰু চহৰু দি কিনে ফুৰণ দি কিনে বনালে খুব ধুনীয়া লাগে তাৰপিছত ৰ ৰহৰ দাইল বনালোঁ তেতিয়া ধৰ বেগুন ফ্ৰাই বনালোঁ কেতিয়াবা মাছ বনালোঁ আপোনাৰ ভাপত ইলিশ মাছ বনালে বহুত ভাল লাগে ইলিশ মাছৰ ভাপা বনাওঁ আৰু ধৰ মাংসটো থাকেই আৰু ভাজিও থাকে কেতিয়াবা ধৰ যেনেকা আজি ধৰ এইটো খাবলৈ মন নাই যেনেকা আজি আজি ছিম্পলেই বনাওঁ কেতিয়াবা ছিম্পল বনালেও তেতিয়া আমি দালি আৰু বেগুন ফ্ৰাই আৰু ভাজি নিৰামিষ চব্জি এটা থাকেই আৰু তাৰ বিনি তাৰপিছতো ধৰ মই কেতিয়াবা ধৰ মাছৰ জোল বনালোঁ কেতিয়াবা ধৰ এই মিছা মাছ থাকে মিছা মাছটোও বহুত ভাল লাগে মিছা মাছটোও ভাল পাওঁ বনাই তাৰপিছত বনাই মেলি আকৌ সকলো ধৰণৰ খোৱাৰ বস্তু বনায় তাৰপিছত ধৰ কেতিয়াবা ধৰ মিঠা বস্তুও খাবলৈ মন যায় মিঠা বস্তুও বনাই দিওঁ যেনেকৈ পায়স বনাওঁ পায়স বনালেও ল চবে সকলোৱে ভাল পাই ভাতৰ লগত কেতিয়াবা মিঠাই থাকিলেও ভাল পায় আৰু কেতিয়াবা মই দৈও বনাওঁ দৈ ঘ ধৰ ৰাতি মই দ গাখীৰ কিনি কিনে সেইকেইটা থৈ তাৰপিছত গাখীৰ দি কিনে আকৌ তাৰ ভিতৰত অলপ অলপমান দৈ মিলাই দিলে ধুনীয়াকৈ দৈ হৈ যায় আত খাটি ঘৰৰ নিজৰ দৈটো বনাই কিনে ভাল লাগে আৰু দৈও থাকে কেতিয়াবা আৰু তাৰ তাৰপিছত আকৌ সকলোৱে খাই মেলি ভাল পায় তাৰপিছত আকৌ কেতিয়াবা নিজৰ মনৰ মনৰ পৰা আকৌ ধৰ কিবা এটা বনাওঁ তেনেকা বনাই মানে আম মই ভাল পাওঁ তাৰপিছত ধৰ কেতিয়াবা ধৰ সময় সময় যেতিয়া কেতিয়াবা ধৰ একদম একো খাবলৈ মন নাযায় তেতিয়া ভ আলু পিটিকাকে আৰু দালি বনাইও ভাল পাওঁ দালি পিটিকাৰ লগত আলু ভাজি ভ ভাজি আলু ভাজি আৰু আলু চাটনি আৰু সেইবোৰ থাকিলেও কেতিয়াবা ভাল লাগে ছিম্পল খোৱাটোও ভাল লাগে আৰু ধৰ বেমাৰী মানুহ কাৰণে ধৰ পাতল খিচিৰি বনাই দিলেও ভাল লাগে পাতল মিহিকৈ খিচিৰি বনাই দিলেও ভাল লাগে তাৰপিছত আজি ধৰ কেতিয়াবা একদম মুখখন বেয়া লাগিছে ধৰ কেনে এয়া দি কিনে ইয়াৰ পৰা টমটোৰ টক বনাই দিলোঁ কেতিয়াবা টমাটোৰ টক আৰু কি কয় চেনি আলু ভাজি কি কয় এইটো বেগুন ফ্ৰাই সেইবোৰো কেতিয়াবা ভাল লাগে তাৰপা আলু চাটনি আৰু যে যেতিয়া বনাওঁ তেতিয়া এইটো আজি বনাই কিনে ভাল লাগে তো তেতিয়া ধুনীয়াকৈ পিঁয়াজবিলাক একদম ৰঙাকৈ ভাজি তাৰ তাৰ লগত আলু আলু ফ্ৰাই কৰি দিলে আৰু আলুটো একদম মিহি একদম আঁচটো কম দি কিনে একদম ধিমি আঁচ দি কিনে বনাই কিনে আলু পিটি আলু ভুজিয়াটো খুব ভাল লাগে তাৰপিছত আৰু আপোনাৰ এইটো কি কয় তিতা কেৰেলা ভাজি আৰু তিতা কেৰেলা ভাজি আৰু দালিৰ লগত তিতা কেৰেলা ভাজিও ভাল লাগে তাৰপিছত আৰু বেমাৰী মানুহৰ কাৰণে বেমাৰী খোৱা যেনেকৈ খিচিৰি বনাই দিলোঁ পাতলকৈ খিচিৰি বনাই দিলে বেমাৰী মানুহবিলাকো ভাল পায় সেইকাৰণে নানা ধৰণৰ বনোৱা হয় আৰু ঘৰত কিন্তু বনোৱাৰ কথাটো সেইটো নহয় যে নিজৰ মন দি বনালে নিজৰ মনৰ পৰা যিকোনো বস্তু বনালে ভাল লাগে আৰু ময়ো ভাল পাওঁ যে সকলোৱে খাই মেলি এইটো ভাল পায় এইটো ভাল পায় এই তেনেকৈ ধৰণেৰে ঘৰত বনোৱা হয় তেনেকৈ নানা ধৰণৰ যেনে একেটা বস্তুকে সদায় খাই ভাল নাপায় তেনেকৈ ধৰ আজি এইটো বনালোঁ কালি ধৰ সেইটো বনালোঁ এনেকৈ বনাই থাকোঁ ঘৰতটো বস্তু থাকেই যেনেকৈ বন্ধাকবি ভাজিও কেতিয়াও বনালোঁ কেতিয়াবা ধৰ বন্ধাকবি ভাজিৰ লগত দালিয়ো ভাল লাগে দালিৰ লগতো বন্ধাকবি মচুৰ দাইলো বনাওঁ ৰহৰ দাইলটো থাকেই ঘৰত মচুৰ দাইল আৰু আপোনাৰ এই কি কয় মচুৰ দাইলৰ লগত একো ই বেগুন ফ্ৰাই আৰু দালি সেইকেইটাটো থাকেই এইকেইটা তাত সকল কেতিয়াবা সকলো দিনো থাকে কিন্তু আপোনাৰ কেতিয়াবা কেতিয়াবা বেলেগ বেলেগকো বনায় যেনেকৈ আজি এইটো বনাওঁ কালি সেইটো বনাওঁ এই এইকেইটা বনাই কিনে তাহাঁতে ভাল পায় তেনেকৈ ধৰণৰ চব চবে ধ সকলোৱে ধৰণৰ সকলো নানা ধৰণৰ বনাই মানে বনালে ইহঁতেও ভাল পায় সেইকাৰণে মই যেনেকৈ বেগুন ফ্ৰাই কৰিলোঁতো দালিৰ লগত বেগুন ফ্ৰাই আলু চাটনি সেইবিলাক থাকি আৰু কেতিয়াবা ধৰ শনিবাৰ দেওবাৰেতো কেতিয়াবা মাংস মাছ হয়ে আৰু মাংস মাছ বনোৱাটো মই নিজৰ মন দি কিনে বনাওঁ আৰু মন দি কিনে বনালে যিকোনো বস্তু ভাল হয় আৰু পিঁয়াজ নহৰু সেইবোৰ মাংসৰ লগত থাকি আদা নহৰু সেইবোৰ দি কিনে যেনেকেই মাংস মাছ বনাওক টেষ্টিও হয় আৰু খাবলৈও সোৱাদ লাগে